অ কি কৰিছা অ' অ অ

অ মই দেখোন

অ সেইটো হয় কিন্তু মই দিম্পু বৰুৱাৰ ভিডিঅ'বোৰ চাই থাকোঁ আমাৰ বাহিৰৰ কথা বাহিৰৰ বাহিৰত যায় চাইকেনে চাই ভাল লাগে ভিডিঅ'বোৰ আমি ঘৰত থা ঘৰত বহি বহিয়ে বাহিৰৰ বস্তুবোৰ চাব পাৰিছোঁ ভাল লাগে চাই নাাই নাই সেনেকুৱা আৰু ক'ত অহংকাৰ ভাৱ আহিছে নাই দেখোন

অ সেই অ তথাপিও কিন্তু ভাল লাগে কিন্তু তাৰ ভিডিঅ'বোৰ চাই বহুত ভাল লাগে ওম ওম ওম ওম দে বাৰু হ'ব দিয়া আজিলৈ

অ হ'ব দিয়া